মই মোৰ ল'ৰাৰ জন্মদিন পালন কৰোঁ জন্মদিনত মই পূজা এভাগ আগবঢ়াওঁ আৰু কেইজনমান মানুহৰ লগত কেক কাটি জন্মদিন পালন কৰোঁ কেক কাটোঁ পায়স বনাওঁ আৰু প্ৰসাদ বিতৰণ কৰি দিওঁ ল'ৰা ল'ৰা ল'ৰা দুজনে জন্মদিনত বহুত আনন্দ কৰে সিহঁতে বেলুন ফুলায় সিহঁতৰ বন্ধুবৰ্গক মাতি আনে আৰু ডান্স কৰে গান গায়